বিশেষকৈ আমাৰ গাঁৱৰ ৰাইজসকলে ৰাইজে আমি খেতি বাতিৰ উপৰিও আমি পশুপালন কৰোঁ হাঁহ কুকুৰা পাৰ বতা চৰাই আদি বিশেষকৈ আমি সেইবিলাক পালন কৰোঁ এতিয়া ক'বলৈ গৈছোঁ মই হাঁহ হাঁহ আমি আমাৰ গাঁৱত বিশেষকৈ তিনিবিধ হাঁহেই আমি বেছিকৈ পোহোঁ ৰাজ হাঁহ পাতি হাঁহ চিনা হাঁহ আমি তেনেধৰণেই এই তিনিবিধকে আমি পালন কৰোঁ বিশেষকৈ চিনা হাঁহটো আমাক আমি পোহোঁ চিনা হাঁহটো পুহিলেও চিনা হাঁহৰ বিশেষকৈ মাংসটো বজাৰত অলপ কম দাম আমি আমাৰ গাঁৱলীয়া ৰাইজসকলে বেছিকৈ আমি পাতি হাঁহটো পোহোঁ সেই পাতি হাঁহটো পোহোঁ আমি পাতি হাঁহটো খাদ্য হিচাপে আমি বিশেষকৈ আমি ধানকে দিওঁ আৰু সেইটো জাতৰ হাঁহ পাতি হাঁহো জাত আছে কিন্তু জাতখিনি মই ভালকৈ নাজানো আগ চিনা কয় কিবা চিনা হাঁহৰ ক্ৰছ কৰি কেনেকৈ ডাঙৰ হাঁহ উৎপাদন কৰে গাঁৱতে হ'লেও লোকেলভাৱে এনেধৰণেও পালন হেৰি কৰে হাঁহ আমাৰ এনেই পাতি হাঁহ আমি পুহিবলৈ আমাৰ বিশেষকৈ এনেই বিজনেছ হিচাপে ডাঙৰকৈ কৰোঁ ক'লে অলপ ডাঙৰ জেগা লাগে এই ডাঙৰ মানে পুখুৰীৰ পানী লাগে এই ৰাজ হাঁহ পুহিবলৈ গ'লে ৰাজহাঁহটো পুহিবলৈ আমাক বিশেষকৈ ঘাঁহ বন লাগে তাৰ উপৰি দানাও লাগে দানা আমি লোকেল হিচাপে আমি ধানেই দিওঁ ধান দিওঁ আৰু ভাতো দিওঁ লগতে চাউলো কেতিয়াবা দিওঁ

তাৰ উপৰি আমি বিশেষকৈ আমি কৃষকসকলে আমাৰ বিশেষ বিশেষকৈ কৃষিতকৈ আমি বেছিকৈ কৃষিৰ থাকেই মেইন খেতি আৰু তাৰ উপৰি আমি ঘৰখন চলাবৰ কাৰণে আমি এই হাঁহ কুকুৰা ওপৰত বেছি গুৰুত্ব দিওঁ সেইকাৰণে আমি বিশেষকৈ হাঁহৰ বিষয়ে কৈছোঁ মই এতিয়া হাঁহ পালকসকলৰ বিষয়ে আমি হাঁহেই পালন কৰোঁ এই লোকেল হাঁহ আৰু তাক আমি খোৱাবলৈ হ'লে আমি আমি প্ৰায় তেওঁলোকক জন্মৰপৰা পোৱালি দিয়াৰপৰা তিনিমাহ চাৰিমাহ সময়ত আকৌ তেওঁলোকে কণী উৎপাদন কৰে কয় এজনী হাঁহে প্ৰায় ওঠৰটা বিছটা তেনেধৰণে কণী পাৰে আৰু উমনি দিলে প্ৰায় পঁচিছদিনমান লয় পোৱালি ওলাবলৈ পোৱালি ওলাবলৈ পঁচিছদিনমান লয় আমি লোকেল হিচাপে লোকেলকে আমি খেতি কৰোঁ খেতি কৰি খেতি হিচাপে কৰোঁ হাঁহ আমাৰ লোকেলিটি খেতি বুলিয়ে ক'ব লাগিব হাঁহ আৰু হাঁহটো হাঁহৰ মাংসটো বিশেষকৈ আমাৰ লোকেল হিচাপে আমি বিক্ৰী কৰোঁ এই হাঁহটো আমি বিশেষকৈ কাটি কুটি আমি ইমান বিক্ৰী নকৰোঁ এই গোটা হিচাপে বিক্ৰী কৰোঁ উন্নত বুলি আৰু সেই বুলি নাই অলপ ডাঙৰ বিধ হয় খাকী হাঁহ আৰু সেইটো দাম হ'লে কেতিয়াবা ছশ টকা পাওঁ অলপ সৰু ছাইজটো আমাৰ লোকেলটো যিটো হয় সেইটো আমি পাওঁ পাঁচশ টকা জাত ভেদে তাৰপিছত আৰু আমি আৰু তাৰ উপৰিও আমি পোহোঁ কুকুৰা পোহোঁ কুকুৰা এজনী কুকুৰা পুহিলে বছৰেকত কমচে খুব ধুনীয়া হিচাপত তিনিবাহ দিয়ে তিনিবাহত এজনী কুকুৰাই ওঠৰটাকৈ দিয়ে পোৱালি ওঠৰটা পোৱালি দিয়ে উঠৰটা পোৱালি আমি চাৰি পাঁচমাহৰ মূৰতে বিকিব পাৰোঁ দ্বিতীয় বাহো তেনেকৈ ঠিক তেনেদৰে তাৰোপৰিও আমি বতা চৰাই বুলিও পোহোঁ সেই বতা চৰায়ে কণীটো বহুত বিক্ৰী হয় বিক্ৰী হ'লেও বৰ্তমান মানুহৰ স্বাস্থ্যৰ বাবে ভাল খুব খুব শক্তিদায়ক বুলি কয় ভিটামিনদায়ক তাৰ ওপৰি আমি পাৰ চৰায়ো আমাৰ ঘৰে ঘৰে গাঁৱৰ বিশেষকৈ গাঁৱত আমাৰ পাৰ চৰাইটোও আছে পাৰ চৰাইটো বছৰেকত ছমাহমান দিয়ে তাৰো মাংসটো আমাৰ কাৰণে ভাল স্বাস্থ্যকৰ বুলি কয় স্বাস্থ্যকৰেই আমি পাৰ চৰাইটো এনেই বিক্ৰী কৰিবলৈ বজাৰলৈ গ'লেও তাৰ মূল্যও আমি এযোৰ পাৰত তিনিশ টকাকৈ পাওঁ এই তাৰ উপৰিও আমি হাঁহ কুকুৰা পাৰ এই ইমানকৈ কৈ মোৰ ইমানেই ক'লোঁ আৰু মই